অসমত বহুতো ভাষা ভাষী লোকে বাস কৰে অসমৰ বহুতো জনজাতি লোক আছে তথাপি অসমত অসমীয়া ভাষাটো মূল এটা জনজাতিৰ লোকে আন এটা জনজাতিক নিজৰ ৰীতি নীতি সাজ পোছাক খাদ্য আদি বুজাবলৈ গ'লে অসমীয়া ভাষাৰ ব্যৱহাৰ কৰে ক'ৰবাত সাংস্কৃতিক অনুষ্ঠান হ'লে তাত সম্বৰ্ধনা বা আদি কাৰ্যৰ বাবে বেছিভাগ অসমীয়া ভাষাই ব্যৱহাৰ কৰা হয় অসমীয়া ভাষা সাংস্কৃতিক আৰু ঐতিহ্য সংৰক্ষণৰ ভূমিকা বহুত আছে